অসমত এখন জিলাৰ পৰা আন এখন জিলালৈ যাত্ৰা কৰিবলৈ আমি সাধাৰণতে পৰিৱহণ ব্যৱস্থাটো আমাৰ উন্নত হ'ব লাগে এই পৰিৱহণ ব্যৱস্থাটো হৈছে তাৰ এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাৰ বাছেৰে দি যাব পাৰি বাছৰ যি সুবিধা আছে প্ৰত্যেকখন জিলাতে বাছৰ সুবিধা আছেই বৰ্তমান আৰু দ্বিতীয়তে ৰেলেৰেও যাব পাৰি এখন জিলাৰ পৰা আন এখন জিলালৈ প্ৰত্যেকৰে প্ৰায় আজিকালি ঘৰত নিজৰ নিজৰ গাড়ী আছে সেই গাড়ীৰেও যাত্ৰা কৰিব পাৰি এখন জিলাৰ পৰা আন এখন জিলালৈ আৰু প্ৰতিখন জিলাতে সৰু সৰু গাড়ী কিছুমানো এতিয়া টাউনবিলাকত চলা দেখা গৈছে সেইবিলাককো টাউনৰ মাজতে চলিব পৰা অহা যোৱা কৰিব পাৰি আৰু আৰু জিলা কিছুমান জিলাত অসমৰ এৰোপ্লেনৰ ব্যৱস্থাও আছে সেই এৰোপ্লেনৰ ব্যৱস্থা দিয়াৰো ইখন জিলাৰ পৰা সিখন জিলালৈ আমি যাব পাৰোঁ এই খোকোজা লাগিব আৰু